আমাৰ অঞ্চলত উপলব্ধ কিছুমান পৰিবহণ সুবিধাৰ ভিতৰত হৈছে ৰেল এৰ'প্লেন বাছ আমি যদি বেলেগ দেশৰ পৰা আমাৰ ইয়ালৈ আহিবলৈ বিচাৰোঁ তেতিয়া আমি ট্ৰেইনেৰে আহিব পাৰোঁ যাৰ সুবিধা আছে বহুত আমি এৰ'প্লেনেৰ আহিব পাৰোঁ যাৰ দ্বাৰা আমি অতি কম সময়ৰ ভিতৰতে আমি এখন ঠাইৰ পৰা এখন ঠাইলৈ যাব পাৰোঁ আমাৰ বাছৰ ব্যৱস্থা আছে যাৰ সহায়ত আমি আহিব পাৰোঁ গতিকে এইবোৰ ব্যৱস্থাৰ দ্বাৰা আমি অহা যোৱা কৰিব পাৰোঁ তাৰপিছত ট্ৰেইন প্লেন বা বাছত আহি পিনি আমাৰ বিশেষ এটা এটা স্থান আছে য'ত আমাৰ সৰু সৰু যান বাহন আছে ধৰি লওক অ'টো ৰিক্সা টেম্পু আদিৰ সহায়ত আমি নিজৰ নিজৰ জেগালৈ যাব পাৰোঁ এইবোৰৰ দামো বহুত কম কিন্তু কিছুমান টাইমত এইবোৰত দাম বেছি হয় যেনেকৈ ৰাতিপুৱা সেইটো সময়ত স্কুল যোৱা বা বিভিন্ন নিজৰ কাৰ্যত জীৱিকাত বাবে যোৱা মানুহবোৰ বেছি হয় গতিকে এই সময়ত অলপ আমাৰ দামটো বেছি হয় আমাৰ সকলোতকৈ সুবিধাদায়ক হৈছে পৰিৱেশৰ ফালৰ পৰাই হওক বা নিজৰ সুবিধাৰ ফালৰ পৰাই হওক এইটো হৈছে অ'টো টেম্পু আৰু ৰিক্সা ৰিক্সাই বিশেষকৈ পৰিৱেশ প্ৰদূষণ নকৰে আৰু নিশ্চিন্ত মনেৰে আহিব পাৰে গতিকে ৰিক্সাত আমি আহিব লাগে আৰু বা আমাৰ এনেকুৱা কিছুমান বস্তু আছে যিবোৰৰ সহায়ত আমি আহিব পাৰোঁ ধৰি লওক স্কুটি বাইক আদিৰ জৰিয়তে আমি আহিব পাৰোঁ তাৰ উপৰিও আমি এইবোৰৰ সহায়ত আহিলে আমাৰ কোনো অসুবিধাৰ সৃষ্টি নহয় মানে বিশেষকৈ আমাৰ জেগাত কোনো এইবোৰৰ পৰা চোৰ ডকাইত আদি আদিৰ পৰা সুবিধাজনক হয় এনেকুৱা অৱস্থা আমাৰ নহয় চোৰ ডকাইত নাহে যিবোৰৰ পৰা আমি অসুবিধাৰ সৃষ্টি হয় গতিকে এইবোৰৰ পৰা আমাৰ সুবিধা হয় এনেদৰে আমি বিভিন্ন জেগাৰ পৰা আহিব পাৰোঁ এতিয়া গুৱাহাটীত নামি গুৱাহাটীলৈকে অহাৰ ব্যৱস্থা আছে প্লেনত বা ট্ৰেইনত তাৰপিছত লখিমপুৰলৈকে বেলেগ ট্ৰেইন লৈ আহিব লাগে তাৰপিছত লখিমপুৰৰ পৰা আমি যিটো জেগালৈ যাম সেইটো জেগালৈকে আমাৰ বিভিন্ন ব্যৱস্থাৰ দ্বাৰা আমি অহা যোৱা কৰিব পাৰোঁ ইয়াত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় বাছেই হওক বা যিহতেই আহোঁ আমাৰ কোনো অসুবিধাৰ সৃষ্টি নহয় অ'টোৰিক্সাৰ দ্বাৰাও আমি ইডোখৰৰ পৰা সিডোখৰলৈ যাব পাৰোঁ ইত্যাদিৰ সহায়েৰে আমি পৰ্য্যটকসকলক আমাৰ দেশলৈ আনিব পাৰোঁ কোনো অসুবিধাৰ সৃষ্টি নোহোৱাকৈ